অঁ অঁ বাইদেউ মই হেৰি আকৌ অলপ মানে এইটো টকা পইচাৰ প্ৰয়োজন হৈছিলে এই ব্যৱসায় এটা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ আপুনি এনেকৈ পাৰিব নেকি বাৰু অলপ টকা হেৰি কৰিবলৈ ইনভেষ্ট কৰিবলৈ মানে সহায় কৰিবলৈ

মই তাত হেৰি এনেকৈ এই ফেক্টৰী এটা হেৰি কৰি খুলিম বুলি ভাবিছিলোঁ এই ফেক্টৰী এটা খুলিম বুলি ভাবিছিলোঁ এই দুই তিনি লাখ টকা মানে আপুনি অলপ সহায় কৰিব পাৰিব নেকি এতিয়া অঁ অঁ ইণ্টাৰেষ্ট এইটো ইণ্টাৰেষ্ট অঁ ইণ্টাৰেষ্ট আপুনি যদি এইটো কি কয় ইণ্টাৰেষ্ট আপোনাক দিয়া হ'ব মাহে কিমানকৈ আপুনি বিচাৰে এই ইণ্টাৰেষ্টটো এই তেনেকৈ ধৰণৰ অলপ মানে সহায় কৰক এই টকা পইচা মানে ব্যৱসায়ত অলপমান সহায় কৰি দিয়ক সেইটো কাৰণে কৈছিলোঁ পাৰিব পাৰে যদি ভাবি চাওকচোন

অঁ এতিয়া ইণ্টাৰেষ্ট হিচাপে আপুনি কেনেকৈ ধৰণৰ আপুনি লয় আপুনি কওকচোন প্ৰায় অঁ তাকে আপুনি আপুনি পাৰিলে চিন্তা কৰকচোন হেৰি টকা পইচা অঁ অলপ মানে টকা বেছি নহয় দুই তিনি লাখ টকা সহায় কৰিলেই হ'ব বৰ বেছি হেৰি কৰিব নালাগে আছে মোৰ নিজৰ অলপমান গতিকে অলপ বিচাৰিছিলোঁ অঁ চেষ্টা কৰিব আপুনি তাকে অঁ

অঁ ঠিক আছে মই অঁ অঁ অঁ মই পাম বুলি আশা কৰিছোঁতো অঁ ইণ্টাৰেষ্ট দিয়া হ'ব ইণ্টাৰেষ্টত দিব আপুনি ইণ্টাৰেষ্ট ল'ব বাৰু কিমানটো লৈ এতিয়া ইণ্টাৰেষ্ট ক'ব আপুনি তেনেকৈ ধৰণৰ ইণ্টাৰেষ্ট লয় কি লয় কেনেকুৱা ধৰণৰকৈ ইণ্টাৰেষ্ট লয় এই তাৰ সেইটো ইণ্টাৰেষ্টটো ক'ব আপুনি মই আপোনাক অঁ মানে দিম ইণ্টাৰেষ্টটো গতিকে আপুনি মোক সহায় কৰক হয়

অঁ ঠিক আছে বাৰু এইটো মই পাতিম আপোনাৰ লগত কথা আপুনি কিন্তু মোক এনে মানে সহায় কৰিব মই আপোনাক ইণ্টাৰেষ্ট হিচাপে দিম সেইটো হয় অঁ অঁ ঠিক আছে মই আপোনাৰপৰা পাম বুলি আশা থাকিলে এইখিনি এই অঁ ব্যৱসায়টি তেনেহ'লে হাতত লওঁ অঁ অঁ ঠিক আছে অঁ